অঁ নিতু হেৰি চাচোন হেৰি মই মানে এইযোৰ দেখিছানে মই যে কাণফুলিযোৰ পিন্ধি আছো দেখিছানে কেনেকুৱা লাগিছে কিমান দিন হ'ল অনা এই এসপ্তাহহে হৈছে অঁ এই এসপ্তাহতে কিমান বেয়া হৈ গ'ল ফুলিযোৰ আৰু ফুলিযোৰ পিন্ধিবই নোৱাৰি তেওঁলোকে অসমীয়া গহণা কাণফুলি বুলি কৈছে এইটোতো অসমীয়া গহণা কাণফুলি নহয়েই এয়া ডুপ্লিকেট অসমীয়া গহণা বুলি ডুপ্লিকেট অসমীয়া গহণা বিক্ৰী কৰিছে তেওঁলোকে কিন্তু তেওঁলোকে কওঁতে অসমীয়া গহণাৰ ওপৰত বস্তুটোৰ ওপৰত ইমানেই মানে তেওঁলোকে কৈছে ইমান ভাল এইটো মানে ছমাহৰ ৱাৰেণ্টি আছে আপোনালোকে লৈ যাওক কিন্তু এতিয়া এইটোতো অসমীয়া গহণা নাই ইয়াত যিটো অসমীয়া গহণাৰ ডুপ্লিকেট ডুপ্লিকেট হেৰি মাৰি দিছে তেওঁলোকে গতিকে তাৰপৰা তোমালৈ আৰু অসমীয়া গহণা পিন্ধিলেতো কেতিয়াও কাণ নপকে এতিয়া এই কাণফুলিযোৰ পিন্ধিবৰপৰা মোৰ মানে কাণ পিন্ধাৰ পিছদিনাৰপৰাই কাণ ফুলি কাণপো ফুলিছে পকি গৈছে এতিয়া বিষত থাকিবই পৰা নাই কিন্তু তেওঁলোকে কওঁতে একদম বহুত ভাল এইযোৰ অসমীয়া গহণা অমুকত নগাঁৱৰ পৰা আনিছোঁ আমি ডাইৰেক্ট একে হেৰিৰপৰা আনিছোঁ য'ত বনাই তাৰপৰা আনিছোঁ তেওঁলোকে তেনেকৈ কৈছে কিন্তু এইটোতো কেতিয়াও অসমীয়া গহণাৰ ফুলি নহয় কিন্তু তেওঁলোকে কওঁতে মানে একদম এনেকুৱা কনভিঞ্চ কৰাই দিছে মই কিবা এটা কওঁতেও তাৰ কৈছে এইটো হ'লছেলৰ মাৰ্ক আছে তেওঁলোকে যেনেকুৱা কৰিছে সেইটোতো কেতিয়াও নহয়ে আৰু কেতিয়াও সেইখন দোকানত তোমালোক নাযাবা এইবিলাক মানুহক এনেই ভুৱা কিছুমান মানে গহণাৰ দোকান বহি লৈ পেলাই মানে মানুহক কিছুমান ভুৱা ভুৱা নকলি কিছুমান বস্তু বিক্ৰী কৰি আছে অচলি নহয়েই তেওঁলোকে গতিকে তেওঁলোকে মোক কৈছে যে আপোনালোকে পিন্ধি চাই লওক এমাহ পিন্ধি চাই লওকচোন আপোনালোকে দেখিব নহয় হয়নে নহয় কিন্তু এমাহৰ ঠাইতটো মই এসপ্তাহ পিন্ধোতেই দেখিলোঁ ফুলিযোৰ গোটেই ক'লা পৰি গৈছে ক'লা পৰি গৈছে মানে আৰু অসমীয়া গহণাৰ ক'লা পৰাটো বাৰু তেওঁলোকে ৱাৰেণ্টি পেজ আছে ঘূৰাই দিব কিন্তু কেতিয়াওতো অসমীয়া গহণা গহণা পিন্ধিলে কেতিয়াওতো ফুলি নপকে গতিকে মই কৈছোঁ তোমালোকে আকৌ সেইখন দোকানত কেতিয়াও নাযাবা মানে অঁ আৰু আচল যিটো হেৰি তোমালোকে বুজি ল'বা যে আচল যিটো চিল মাৰি দিয়ে অসমীয়া গহণাৰ সেইটো চাই পেলাইহে যাবা মানে এতিয়া মই আহি চালোঁ কাৰণেহে গ'ম পালোঁ গতিকে সেইবিলাক দোকানত তোমালোক কেতিয়াও নাযাবা তেনেকুৱা দোকানত কাষ্ট'মাৰক বহুত মানে মাধমাৰ সোধাই থাকে তেওঁলোকে বস্তুটো কৈছে নাই আমি কমত লৈছোঁ কমত দিছোঁ অন্য দোকানতকৈ কমত দিছোঁ কিন্তু কেতিয়াও নহয় গতিকে কেতিয়াও সেইবিলাক দোকানত আৰু নাযাবা